আমি সাধাৰণতে টেপৰ পানী ব্যৱহাৰ কৰোঁ সকলো সময়তে টেপৰ পানী যে পৰিষ্কাৰ সেইটো নহয় সাধাৰণতে টেপৰ পানী হ'লেও তাক বিশুদ্ধ কৰাৰ প্ৰক্ৰিয়াৰে তাক বিশুদ্ধ কৰি খালেহে হয়তো আমি আচল পানী পাব পাৰোঁ কাৰণ আজিকালি টেপৰ পানী বুলি ক'লে টেপবিলাক সাধাৰণতে কেতিয়াবা কেতিয়াবা মাটিৰ তলেৰে আহোঁতে তাত বিভিন্ন বীজাণু আদি যোগ হৈ আহিব পাৰে তাৰফলত আমি হয়তো আমাৰ এই বিশুদ্ধ পানী আমি নাপাবও পাৰোঁ ফলত আমাৰ জীৱনলৈকো বিভিন্ন বেমাৰ বা বিভিন্ন বীজাণুৱে আমাক আক্ৰমণ কৰিব পাৰে সেয়েহে আমি পাৰা পৰিশ্ৰমে টেপৰ পানী হ'লেও তাক আকৌ ঘৰত পৰিশোধন বা তাক বিশুদ্ধ কৰি খালেহে আমি শুদ্ধ পানী পাম বুলি অনুভৱ কৰিব পাৰোঁ